মোৰ ওচৰৰে মানুহ এগৰাকী তেওঁ বাগিচাত বহুত ফুল ৰুই থাকে আৰু তেওঁ ফুল ৰুই বহুত ভালপায় ময়ো বাগিচা কৰি বহুত ভালপাওঁ তেওঁ এদিন ফুল ৰুই থাকোঁতে ময়ো গৈছিলোঁ আৰু মই তেওঁক ফুল ৰুৱাত সহায় কৰি দিছিলোঁ তেওঁ নানান ধৰণৰ ফুল আনিছিলে ৰুবলৈ নিজৰ বাগিচাত আৰু তেওঁক মই কেনেদৰে ৰুব লাগে বা কেনেদৰে প্ৰতিপালন কৰিব লাগে গছ গছনিক বা ফুলবিলাকক সেইখিনি কথা তেওঁক মই বুজাইছিলোঁ যে এজোপা ফুলক আমি প্ৰথমে মাটিত ভাল মাটি হওঁক বালিয়া মাটি বা তেনেধৰণৰ ৰঙা মাটি আনিকিনে তাতে সাৰ দিব লাগিব আমি গোবৰ সাৰ হওঁক বা ডিমৰ বাকলি আপুনি যি সাৰ বজাৰতো উপভোগ হয়েই সাৰবিলাক সেই সাৰবিলাক আনি দি তাতে মাটিৰ লগত মিহলাই দিলেহে ফুল এজোপা ভালদৰে ফুলি উঠে আৰু সঘনে পানী মানে ৰাতিপুৱা হওঁক বা গধূলি হওঁক আপুনি দুবেলা পানী দিবই লাগিব গছ এজোপাত তেতিয়াহে আৰু গছজোপা ফুলবিলাকক আমি যতন ল'লেহে ভালদৰে বাঢ়ি যাব সেইদৰে ইমানখিনিয়ে মই তেওঁক উপদেশ দিছিলোঁ